ইতিহাসত সমাজকৰ্মীসকলে নোহোৱা কৰা কিছুমান প্ৰথা বা আচাৰ ব্যৱহাৰ আমাৰ ভাৰতবৰ্ষত ঊনৈছশ শতিকাতেই বিখ্যাত সমাজকৰ্মী তথা শিক্ষক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ডাঙৰীয়াই তেখেতে বিধবাবিবাহ স্ত্ৰীশিক্ষাৰ প্ৰচলন বহুবিবাহ বাল্যবিবাহৰ বিৰোধী যথেষ্ট সামাজিক কাম কৰিছিলে তেখেতে এইবিলাক কামৰ কাৰণে অক্ৰান্ত সংগ্ৰাম কৰিছিলে তেখেতৰ এই কামবিলাকৰ কাৰণেই ভাৰতবৰ্ষত নাৰী শিক্ষাই যথেষ্ট উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে তেখেতে জাতিভিত্তিক যিবিলাক বৈষম্য আছিলে এই বৈষম্যবিলাক নাইকিয়া কৰিলে আৰু নাৰী শিক্ষাৰ প্ৰসাৰৰ ব্যৱস্থাটো তেখেতে সেই সময়ত আগবঢ়োৱাত যথেষ্ট অৰিহণা আগবঢ়াইছিলে তেখেতে বৰ্ণ বৈষম্যৰ বিৰুদ্ধেও তেখেতে যথেষ্ট কাম কৰিছিলে ছোৱালী শিশু হত্যা সতীদাহ প্ৰথাৰ যিবিলাক ব্যৱস্থা আছিলে তাৰ বিৰুদ্ধেও তেখেতে যথেষ্ট কাম কৰিছিলে তেখেতে এইবিলাক কাম ইমান ভালদৰে কৰিছিলে সেই সময়ত তেখেতক ব্ৰিটিছৰ চাহাববিলাকেও এই কথাবিলাকত সমৰ্থন জনাই তেখেতৰ পক্ষে তেখেতৰ সন্মতিত তেখেতৰ সপক্ষে জনমত গঠন কৰাত সহায় কৰিছিলে তেখেতৰ সেই সময়তেই ঊনৈছশ শতিকাতেই তেখেতৰ যি ভূমিকা আছিলে লেখত ল'বলগীয়া ভূমিকা সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতেই ব্ৰিটিছ চৰকাৰৰ ৰাজ চলি আছিলে অথচ সেই সময়তেই তেখেতে সমাজৰ হিতৰ বাবে এইবিলাক কাম কৰিছিলে যিবিলাক কামে সমাজখনক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছিলে তেখেতে নাৰী শিক্ষাৰ ওপৰত যথেষ্ট কাম কৰিছিলে আৰু তেখেতে বিধৱাবিবাহ প্ৰচলনত গুৰুত্ব দিছিলে আৰু তেখেতে স্ত্ৰী শিক্ষাৰ যি প্ৰচলন সেইবিলাকৰ ক্ষেত্ৰত তেখেতে বিশেষভাৱে কাম কৰিছিলে আৰু বহুবিবাহ বন্ধ কৰাৰ কাৰণে তেখেতে চেষ্টা চলাইছিলে আল্য বাল্যবিবাহৰো তেখেতে ঘোৰ বিৰোধী আছিলে তেখেতে সতীদাহ প্ৰথাৰ তেখেতে ঘোৰ বিৰোধী আছিলে আৰু এই বিষয়ে তেখেতে সমগ্ৰ ভাৰতবৰ্ষতেই জনমত গঠন কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণেই তেখেতক এতিয়াও ভাৰতবৰ্ষ বুলিয়ে নহয় সমগ্ৰ বিশ্বতেই তেখেতে এজন বিশিষ্ট সমাজকৰ্মী হিচাপে সকলোৱে তেখেতক আজিও সোঁৱৰি থাকে ইমানকে কৈ বক্তব্য সামৰিছোঁ ধন্যবাদ